নমস্কাৰ মই নমী বৰা মই হাঁহ কুকুৰা ব্যৱসায় কৰোঁ হাঁহ কুকুৰা ব্যৱসায় কৰি মই যথেষ্ট লাভ পাইছোঁ হাঁহ কুকুৰা পুহি মই মোৰ পৰিয়াল চলাইছোঁ মোৰ সন্তানক মই পঢ়াইছোঁ হাঁহ কুকুৰা পোহাৰ পৰা মই যথেষ্ট লাভৱান হৈছোঁ হাঁহ কুকুৰা পুহি মই ঘৰৰ আচবাব কিনিছোঁ হাঁহ কুকুৰা পুহি মই আমাৰ ঘৰৰ বাইক কিনিছোঁ হাঁহ কুকুৰা পুহি মই ঘৰৰ দৰকাৰী সামগ্ৰীবোৰ আনিবলৈ পাৰিছোঁ হাঁহ কুকুৰা পুহিও মানুহ যে লাভৱান হ'ব পাৰে সেয়া মই গম পাইছোঁ মোৰ হাঁহ কুকুৰা ব্যৱসায় কৰা আজি দহ বছৰ পোন্ধৰ বছৰ হ'ল প্ৰথমে মই হাঁহ পাঁচজনী কুকুৰা ছজনীমান পুহিছিলোঁ তাৰ পৰা মই কণী উমনি দি পোৱালি উলিয়াই বিক্ৰী কৰি আকৌ সৰহকৈ কণী উমনি দি পোৱালি উলিয়াই বিক্ৰী কৰি তেনেকৈ পইচা গোটাই দুখনকৈ ফাৰ্ম খুলিছোঁ আৰু এনেকৈয়ে লাহে লাহে লাহে লাহে মোৰ ফাৰ্মত হাঁহ কুকুৰাৰ যথেষ্ট পৰিমাণে বাঢ়িছে আৰু সেই পুহি বিকি মই ঘৰখন চলাব পাৰিছোঁ হাঁহ কুকুৰা পুহিও মানুহ যথেষ্ট লাভৱান হ'ব পাৰে হাঁহ কুকুৰা পুহিলে মানুহে অন্য কামো কৰিব পাৰে কিন্তু মই অন্য কাম কৰাতকৈ এই ব্যৱসায়টো লাভৱান হোৱাৰ বাবে ব্যৱসায়টো কৰিবলে ভাল পাইছোঁ হাঁহ কুকুৰা পুহি ব বিচৰা আন মানুহকো মই মানে দিহা পৰামৰ্শ দিছোঁ হাঁহ কুকুৰা পোহপালন কৰিব কেনেকে উমনি দিব কেনেকে এইবোৰ শিকাই দিছোঁ মই এই কামটো মানে আগলৈ আৰু অধিক কৰিবৰ বাবে ফাৰ্ম আৰু বনাবৰ বাবে এনেকৈ পুহি পুহি পুহি টকা পইচা গোটাই চ' লাহে লাহে আজিকালি কাৰণ হাঁহৰ কে জি টকা হ'ল মাংস আৰু গোটাকে বিকিলেতো পাঁচশ টকা পোৱা যায় ডাঙৰ হ'বলৈ বেছি সময় নালাগে খুব বেছি ছমাহ লাগে কুকুৰা তিনিমাহ এই তিনিমাহতে বেছি কষ্ট কৰিব নালাগে হাঁহখিনি আমাৰ ওচৰতে এটা পুখুৰী আছে দানা পানী দি মেলি দিওঁ পুখুৰীটোত চৰে আকৌ ফাৰ্মলে ৰাতি উঠি আহে কুকুৰাও তেনেকে ৰাতিপুৱা মেলি দিওঁ চাউল ধানদি বাৰীত চৰি থাকে আকৌ গধূলি হ'লে বান্ধি থওঁ তেনেকৈ বেছি কষ্ট কাম নহয় মানে ভাবোঁ এই কৰ্মটো হোৱা মানে বেছি কষ্ট কৰ্মও নহয় কাৰণে নিজৰ কাৰণে মানে সময় অলপ উলিয়াব পাৰি ভাল বুলি আজিকালি যে সকলোৱে চাকৰি পাব মানে সেয়া কথাও ওপৰত মানে নিৰ্ভৰ কৰি মানুহ থাকিব নালাগে কিবা এটা বিজনেছ কৰিবও পাৰি মানুহে হাঁহ কুকুৰা হওক বা আপোনাৰ গাহৰি হওক এনেকৈ সেয়েহে কৰি নিবিচাৰি মানুহে নিজেই কিছুমান কৰ্ম কৰিবলৈ চেষ্টা কৰিব লাগে যেনেকৈ মই কৰিছোঁ আৰু মই তেনেকৈ লাভৱান হৈছোঁ সেয়ে ওচৰৰ নিবনুৱা ল'ৰা ছোৱালী আছে যিয়ে চাকৰি বিচাৰি থাকে কিন্তু চাকৰি পোৱা নাই তেওঁলোককো মই দিহা পৰামৰ্শ দিছোঁ যে হাঁহ কুকুৰা পোহা নহ'লে বেলেগ গাহৰি এনেকুৱা পোহা তাঁত বোৱা তেতিয়া নিজে ওপৰত নিৰ্ভৰ আত্মনিৰ্ভৰশীল হ'ব পাৰে কেনেকে তেতিয়াহে মানুহ আগুৱাই যাব পাৰিব যাতে আনৰ হাতত মানে ওচৰত হাত পাতিব নালাগে আমাৰ এতিয়া কিবা এটা বিপদ হ'লে ইয়াৰ ইনকম টকাৰে আমি খৰচ কৰিব পাৰিছোঁ আনৰ আগত হাত পাতিবলগীয়া নাই হোৱা হাঁহ কুকুৰা অকল মাংস বিকাই নহয় লগতে মই কণীও বিকোঁ মাজে মাজে আৰু মানে কি ক'ম ৰঙা হাঁহ কুকুৰাৰ ৰঙা কুকুৰাৰ ডিমাণ্ড আছে বজাৰত সেইকাৰণে পাৰিলে ৰঙা হাঁহ ৰঙা কুকুৰা ক'লা হাঁহ বেছিকৈ মানে পুহিবলে চেষ্টা কৰোঁ কণী পোৱালি দিব দিয়াবলৈ হাঁহ কুকুৰা পুহিবলে হ'লে চাবলৈ সৰহ সৰহ হ'লে মানুহো লাগে বা তেনেকৈ ময়ো দুজন এজন মানুহো এতিয়া লগাইছোঁ আৰু আমাৰ হাঁহৰ কাৰণে দানা আমাৰ খেতি কৰে তেনেকৈ খেতিত ধান খেতি ধান দিওঁ তুহ দিওঁ কুকুৰাক চাউল দিওঁ ধান পতান এনেকেই খায় বেলেগ দানা বুলি কোনো কথা নাই হাঁহ কুকুৰা পোহাত পুহিবলে হ'লে মানুহে

কণী উমনি দি পোৱালি উলিয়াব লাগে পোৱালি উলিয়াই পোৱালিবোৰক সৰু হৈ থাকোঁতে ভাত দিব লাগে খুন্দু চাউল অলপ ডাঙৰ হ'লে ধান তুহ মিলাই দিব লাগে তেতিয়া সোনকালে ডাঙৰ হয় হাঁহ কুকুৰা পুহি মই মোৰ ঘৰখন আমাৰ শহুৰ দেউতা ৰুগীয়া তেওঁকো চিকিৎসা কৰিবৰ বাবে টকা পইচা অলপ যোগাৰ কৰিব পাৰিছোঁ হাঁহ কুকুৰা ব্যৱসায়টো মই উত্তম বুলি ভাবোঁ

মানে দানা পানী কিনিবলগীয়া নহয় ঘৰৰে সকলো চাউল ধান আছে চাউল ধান দি পিনে খুৱাব পাৰি

পুহিবলৈ কোনো ধৰণৰ নিৰ্দিষ্ট ডাঙৰ জেগা বা ঠাই নালাগে সৰু সুৰা ঠাইটো পাৰি খালী পুখুৰী লাগে আমাৰ ঘৰত পুখুৰী ডাঙৰ পুখুৰী এটা আছে সেই পুখুৰীতে হাঁহখিনি আমি চৰিবৰ বাবে মেলি দিওঁ কুকুৰা বাৰীত মেলি দিওঁ চৰিবৰ বাবে হাঁহ কুকুৰা পোহাৰ লগতে মই তাঁত ব'ব জানো তাঁত ব'বলে বিচাৰোঁ তাঁত বৈ ভালো পাওঁ তাঁত বৈয়ো গামোচা ৰিহা মেখেলা যোৰা কাপোৰ কম পৰিমাণে লগাও বিকোঁ হাঁহ কুকুৰা পুহিলেও মানুহে অন্য কাম কৰিব নালাগে বুলি নকওঁ পৰাপক্ষত কিছুমান কাম কৰিব পাৰি